অসমৰ ব্যৱসায়ীসকল যেনেধৰণৰ দোকানীবিলাক দোকানীসকলক দোকান উন্নত কৰি পেলাই তাত বয় বস্তু গুচাই মালসমূহ সম্পূৰ্ণ মজুদ ৰাখিবৰ কাৰণে যিখিনি টকাৰ প্ৰয়োজন হয় সেই টকাখিনি এনে চৰকাৰৰ পেনৰ পৰা আজিকালি লোন হিচাপে ল'ব পৰা যায় কম খৰচত ছাবছিডিত দিয়ে আৰু সেই এই গ্ৰ'চাৰি দোকানবিলাক তেনেদৰেই উন্নতিৰ পথত আগবাঢ়ি যোৱাৰ সুবিধা কৰি দিছে চৰকাৰে ঠিক তেনেদৰে

লাখপতি বাইদেউৰ যিখন আঁচনি সেই আঁচনিৰ যোগেদিও গাঁৱৰ যিবিলাক নিবনুৱা মহিলা আছিলে মহিলাসকলক যাতে কুকুৰা পালন মীন ছাগলী পালন বা হাঁহ পালন এনেধৰণৰ কিছুমান খুলি দিব বিচাৰিছে আৰু খুলিছেও সেই তাৰ যোগেদিও মহিলাসকল তাৰমানে উৎসাহিতও হৈছে আৰু উন্নতি পথতো আগবাঢ়ি গৈছে